হেল্ল' নমস্কাৰ তুমি বৰ্তমানৰ যুগত স্মাৰ্টফোনে বৰ্তমানৰ পৃথিৱীত কেনেদৰে এক পৃথিৱীখনক গোলকীয়কৰণেৰে গাৱঁলৈ পৰিণত কৰিছে তাৰ বিষয়ে তুমি কি ক'বা মোবাইল ফোনৰ বিষয়ে তোমাৰ কিমান ধাৰণা আছে মোবাইল ফোন আৰু ইণ্টাৰনেটৰ বিষয়ে তুমি আমাক কোনখিনি কথা অৱগত কৰিব বিচৰা তুমি অলপ আমাক মোবাইল ফোন আৰু বৰ্তমান ইণ্টাৰনেট সেৱাৰ বিষয়ে আমাক কোৱা মোবাইল ফোনৰ কথা ক'বলৈ গ'লে মোবাইল ফোনৰ দুটা ছাইদে আছে ভাল আৰু বেয়া মোবাইল ফোনটোৱে পৃথিৱীখন একেবাৰে সৰু কৰি পেলাইছে আজিৰ দিনত মোবাইল ফোনে আপোনাৰ কৰবাৰ খবৰ কৰবাত গুচি যায় এক মিনিটৰ ভিতৰতে এক মিনিটো নহয় মোৰ ভুল হ'ব এক মিলি ছেকেণ্ড আৰু মোবাইলৰ দুটা গুণ ভাল বেয়া বেয়াটো ক'বলৈ গ'লে মানুহৰ বহুতো মানে স্কেম হৈ আছে আজিৰ দিনত মানুহৰ পইচা বেংকৰ পৰা খালী হৈ যায় কৰবাৰ পৰা বোলে কল এটা আহি যায় কল এটা আহিকেনে তাতে কিবা কিবি ডিটেইলছ দিব লাগে আৰু কলটো এনেকেই আহে আপুনি গ'মেই নাপাব যে আপোনাৰ লগত স্কেম হৈ আছে আপুনি গম পাব যে আপোনাৰ কোনো অৰ্গেনাইজেচনৰ পৰা কল আহিছে বেংকৰপৰা কল আহিছে আপোনাৰ কিবা ডকুমেণ্টছ লাগে আপোনাৰ কে ৱাই চি কৰিব লাগে আপোনাৰ ইমান ইমান আপডেট কৰিব লাগে এইবিলাক কৈকেনে আপোনাৰ বেংকটো খালী কৰি দিয়ে আৰু আপুনি নিজে সেইবিলক তথ্য দি আপুনি একো কৰিব নোৱাৰে কাৰণ আপোনাৰ পৰা ভেৰিফাই কৰি লৈ যায় আপুনি দিছে বস্তুটো নিজে ইচ্ছা কৰি আৰু আইনৰ ওপৰতো একো কৰিব নোৱাৰি তাৰ ওপৰত আৰু বেয়া গুণ আৰু ক'বলৈ গ'লে বহুতো ধৰণৰ বেয়া কাম ছোৱালী এজনৰ ইজ্জত নাইকীয়া কৰি দিব পাৰে মোবাইল ফোনে বহুতো বেয়া বেয়া মানুহে মোবাইল ফোনৰ বহুতো বেয়া উপহাৰ ব্যৱহাৰ কৰে বেয়া বস্তুটো চব বস্তুৰ থাকে কিন্তু ভাল বস্তু ক'বলৈ গ'লে আজিৰ দিনত মানুহ এজন মোবাইল ফোনেৰে শিক্ষিত হ'ব পাৰে যিটো বস্তু নেকি আগৰ দিনত বহুতো ঠাই ঘুৰি বহুত যাইকেনে ক'ব লাগিছিল সেটো আজিৰ দিনত নিজৰ ৰুমতে বহি এটা ভাল ইণ্টাৰনেটৰ জড়িয়তে কৰিব পাৰে আৰু ইণ্টাৰনেট নেট বুলি ক'লে গুগুল এনে এটা বস্তু য'ত গোটেই পৃথিৱীখন আপোনাৰ হাতত আপুনি লৈ ঘুৰি আছে আপোনাৰ পকেটত লৈ ঘুৰি আছে আপুনি যিকোনো তথ্য এটা বিচাৰিব খুজিছে আপুনি নাজানা তথ্য এটা আপুনি গুগ'লক সুধি দিয়ক লগে লগে পাই যাব তাৰ উপৰিও আজিকালিৰ ষ্টোডেণ্টবিলাকে ইউটিউবত বহুতো ধৰণৰ ক্লাছ তেনেকুৱা ধৰণৰ প্ৰেক্টিকেল বস্তুবিলাক দেখিব পাৰিছে ঘৰতে বহি বহি বহুতো ধৰণৰ প্ৰক্টিকেলবিলাক আপুনি বহুত দূৰত যাই কৰিব লাগে আপুনি অনুভৱ কৰিব নোৱাৰে কথাটো কিন্তু আপুনি বুজিব পাৰে যে কি হৈ আছে তাৰোপৰি ছাত্ৰ ছাত্ৰীয়ে নিজৰ বহুতো তথ্য গুগুলৰপৰা চাব পাৰে এইটো আপোনাৰ বেয়া কামতো ইউজ হয় ভাল কামতো ইউজ হয় যদি ল'ৰাএটা একজামত চুৰি কৰি ফোন এটা লৈকেনে সেইটোক বেয়া কামতে হ'ব কিন্তু আপুনি ঘৰত বহি কিবা এটা পঢ়ি আছে আপুনি কিবা বুজি পোৱা নাই সেটো তেতিয়া আপুনি মোবাইলটো ইউজ কৰিলে সেইটো বেলেগ কথা আৰু শিক্ষাৰ উপৰিও মানুহে আজিকালি বিজনেছতে হওক দোকান এটাত আপুনি অনলাইন পেমেণ্ট কৰিব পাৰে ইণ্টাৰনেটৰ যোগেদি এইটো বহুত ভাল এটা সুবিধা হৈছে কাৰণ মানুহৰ এনে এটা হৈছে মানুহে লগত পইচা লৈ ঘুৰিব নালাগে মোবাইলটো লগত থাকিলে অনলাইন পেমেণ্ট কৰি দিলে আপোনাৰ এইটো হিষ্টৰিও থাকি গ'ল আপুনি হাতেৰে পইচা খৰচ কৰিব আপোনাৰ হিচাপ কৰিব লাগিব বহিত কি আজি ইমান খৰচ কৰিলোঁ আজি ইয়াক ইমান দিলোঁ তাক ইমান দিলোঁ কিন্তু অনলাইন পেমেণ্টৰ জামানাত আপুনি এয়া পেমেণ্ট কৰিলে আপুনি যদি দছ বছৰ পিছতো চায় চাৰ্ছ কৰি এই দিনটোত কাক পইচা দিছিলোঁ সেইটোও বিচাৰি পাব আপুনি

ভাল ভাল ছাইদটো বেছি আছে মোবাইল ফোনৰ আৰু নতুনকে কিবা এটা বস্তু আহিছে আৰ্টিফিচিয়েন ইণ্টেলিজেণ্ট বুলি সেইটোতো অদ্ভোদ বস্তু আপুনি নিজৰ বহুতো কাম সেইটো দি কৰিব পাৰে যেনেকুৱা ধৰণৰ আপুনি কিবা এটা ৰিপৰ্ট বনাব যিটো নেকি আপুনি বনাব লাগিব জাষ্ট অৰ্গেনাইজটো কৰি দিব আপোনাক ছেট জি পি টিয়ে আৰু বহুতো এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ হিচাপ ডাঙৰ ডাঙৰ তালিকা এটা ষ্ট্ৰেটেজি এইবিলাক বস্তু আপুনি ছেট জি পি টিৰ সহায় ল'ব পাৰে মইতো কোৱা নাই যে ছেট জি পি টিয়ে যিটো কয় সেইটো শুনিব লাগে কিন্তু আপুনি তাৰ পৰা এটা বুজিব পাৰিব যে আছলতে এনেকৈ মই কামটো কৰিলে ভালকৈ হ'ব তাৰ উপৰিও যদি আপুনি কৃষকৰ কথা ক'ব বিচাৰে এই যে মানুহৰ খেতি পথাৰত কিমান ধৰণৰ পোক পৰুৱা আদি আদি কৰি বহুতো বেয়া হৈ যায় খেতিবিলাক তাতে আপুনি গমে নাপায় এনেকুৱা কিছুমান জেগা আছে য'ত নেকি দূৰ দুৰণিলৈকে মানুহ আহে মানুহ কথা ক'ব নোৱাৰো মানে হস্পিটেল নাই কিন্তু মোবাইল ফোনৰ নেটৱৰ্ক আছে এতিয়া এনেকুৱা জাগাই নাই য'ত মোবাইল ফোনৰ নেটৱৰ্ক নাই চব জাগাত আছে য'ত মেডিকেল নাই তাতো মোবাইল ফোনৰ নেটৱৰ্কটো আছে ত আপুনি কিবা অসুখ হ'লে আপুনি ফটোটো মাৰি গুগুলত আপলোড কৰি দিলে অসুখটো কি হৈছে আপুনি গম পাব লগতে আপুনি তাৰ নিৰাময় কৰাৰ বাবে আপুনি যিখিনি কৰিব লাগিব তাতে আপুনি বুজি পাব যে কি কি কাম কৰিলে বা কি ঔষধ দিলে কেনেকৈ যত্ন কৰিলে আমাৰ গছ গছনিটো ভাল হ'ব আৰু আপুনিখেতি পথাৰ উন্নতিৰ বাবে কিছুমান প্ৰক্ৰিয়া যবিলাক সচৰাচৰ মানুহে নাজানে সেইবিলাক ইণ্টাৰনেটৰ যোগেদি চাব পাৰো আজিকালি আপোনাৰ কিবা অকস্মাতে কিবা হৈ গ'লে আপুনি একো নাজানে মেডিকেলৰ বিষয়ে আপুনি ছেট জি পি টিক কৈ দিয়ক যে মই এনেকুৱা এনেকুৱা দুখ পাইছোঁ মই ইমিডিয়েটলি কি কৰিব লাগে মই ঘৰত আছোঁ মোৰ কোনো বস্তু নাই ঘৰৰ বস্তুৱেদি মই কি কৰিব পাৰো লগে লগে অলপমান নিৰাময় পাবৰ কাৰণে তেতিয়া আপোনাক বহুত ভাল ভাল বস্তু কৈ দিব তাহাঁতে আপুনি সেইবিলাক ব্যৱহাৰ কৰিব পাৰিব সেইটো ডাব্লিও এইছ অ'ও পৰা ছাৰ্টিফাইডো হয় তথাপিও ছেট জি পিটিয়ে আপোনাক তলত কৈ দিয়ে কি আপুনি জলদি কোনো এটা ডক্টৰক দেখুৱাওক বা কিবা কৰক তাৰোপৰি আপুনি ইণ্টাৰনেটৰ যোগেদি আজিকালি ইণ্টাৰনেট এটা বহুতো মানুহৰ চাকৰিৰ দৰে হৈ গৈছে ইউটিউবাৰবিলাক এটা এটা চেনেল বনাই লগ ইন গেমিং তাৰপিছত মিউজিক বহুতো মানুহে ভাল এটা স্থান পাইছে ইউটিউবৰ পৰা অসমৰে ডিম্পু বৰুৱা ল'ৰাটোৱে আগতে চাইকেল লৈ ব্লগিং কৰিছিল এতিয়া থাৰলৈ ব্লগিং কৰে তাৰোপৰি বহুতো ইউটিউবাৰে অসমত আছে যিবিলাক শূন্যৰ পৰা